চকু চকুৰ যতন ল'বলৈ আমি বহুতখিনি সাৱধানতা অৱলম্বন কৰিব লাগে বিশেষকৈ আমি চকুৰ কাৰণে আমি কিছু মাদক দ্ৰব্য এলকহলযুক্ত বস্তু আমি পৰিহাৰ কৰিব লাগিব এইসমূহ অত্যাধিক ব্যৱহাৰে আমাৰ চকু আমাৰ স্বাস্থ্য মানে সকলো সেইকাৰণেই আমি বহুত ক্ষতিকাৰক এইসমূহ আমি পৰাপক্ষত আমি এৰাই চলিব লাগিব আৰু চকুৰ কাৰণে বিশেষকৈ আমি যিহেতু আজিকালি আমি মোবাইল বহুত ব্যৱহাৰ কৰোঁ মোবাইল ফোনেও আমাৰ চকুৰ কাৰণে মোবাইল ফোন বহুতেই ক্ষতিকৰক আমি একেবাৰে প্ৰয়োজন বোধতহে আমি দৰকাৰী এইবিলাকত মোবাইলটো আমি ব্যৱহাৰ কৰিব লাগে দিনটো অধিক সময় আমি বেছি মোবাইলত আমি ব্যৱহাৰ বেছি মোবাইল ব্যৱহাৰ কৰিব নালাগে আৰু বিশেষকৈ আমি তাৰ অলপ পাৱাৰটো আমি কমাই ব্যৱহাৰ কৰিলে মোবাইলটো আৰু টেলিভিশ্যন টি ভি টি ভিও আজি টি ভিও আমাৰ চকুৰ কাণ নাকৰ ক্ষতি কৰে গতিকে টি ভিও আমি বহুত ওচৰৰ পৰা সেইটো চাব নালাগে আমি অলপ ডিচটেঞ্চটো বজাই ৰাখি আমি এইসমূহ চাব লাগে আৰু যিখিনি আমাৰ চকুৰ কাৰণে যিখিনি বস্তুৱে আমাক চকুৰ ক্ষেত্ৰত অকণ অসুবিধাৰ সৃষ্টি কৰে সেইখিনি আমি পৰিহাৰ কৰিব লাগিব আমি কৈছোৱেই যে যিখিনি মাদৱ দ্ৰব্য বস্তু এইসমূহ আমি একদম একেবাৰে পৰিহাৰ কৰিব লাগিব কাৰণ মাদক দ্ৰব্য ব্যৱহাৰে আমাৰ স্বাস্থ্যলৈ বহুত ক্ষতি কৰে গতিকে এটা এটা আমাৰ হয়তো অংগ লাহে লাহে বেয়া হ'বলৈ ধৰে আৰু লাষ্টত গৈ আমি চকুৰেও আমি অলপ বেয়া হেৰি নেদেখা হওঁগৈ গতিকে আমাৰ অত্যাধিক আমি কৈছোৱে মোবাইল ব্যৱহাৰ দিনৰ দিনটো যদি অধিক সময় আমি ব্যৱহাৰ মোবাইল যদি ব্যৱহাৰ কৰি থাকোঁ অধিক পাৱাৰ দি আমাৰ হয়তো তাৰপৰা আমাৰ মূৰৰ বিষ হয়গৈ আৰু এই মূৰৰ বিষক বিষ যেনেকৈ লাহে লাহে আমাৰ সেইটো বেছি হ'বলৈ ধৰে আৰু তাৰপিছত আমাৰ তাৰ প্ৰভাৱ আমাৰ চকুতো পৰা দেখা যায় গতিকে এইসমূহ আমি অলপ ব্যৱহাৰটো আমি কম কৰিবলৈও একেবাৰে প্ৰয়োজনীয়টো সময়তহে আমি মোবাইলটো আমি ব্যৱহাৰ কৰিব লাগিব আৰু আমি বিশেষকৈ চকুৰটো আমি নিজেই ভাল ধৰণে দিনটোত বিশুদ্ধ চাফা পানী আমি দুই তিনিবাৰ আমি ধুব লাগে যদি আমি ভাল চাফা পানীয়ে চকুটো তেনেকৈ প্ৰত্যেক দিনেই যদি দুবাৰ তিনিবাৰকৈ আমি ধুই থাকোঁ তাৰপৰাও আমি চকুৰ বহুত বেমাৰৰপৰা আমি হাতিব পাৰোঁ আৰু ক'ৰবাৰপৰা গ'লেও টাউন বা যিকোনো হেৰিলৈ ওলাই গ'লেও তাৰপৰা আহি আমি ভালধৰণে আমি আহি হাত মুখ ধোৱাৰ উপৰিও চকুত আমি ভালধৰণে বিশুদ্ধ পানী আমি ধুব লাগে এইখিনি আমি কৰিবলৈও আমাৰ আমি চকুতো আমি বচাই ৰাখিব পাৰোঁ